হয় অ হয় কওকচোন অ হয় আপুনি কোনে ক'লে বাৰু অ ভাল কথা ভাল কথা কি পঢ়া শুনা সামৰিলা নেকি অ হয়

হয় অ

সময়সীমা নাই আমাৰ সময়সীমা নাই মানে পুৱা দহ বজাৰ পৰা তিনিমান বজালৈকে কাম কাজ চলি থাকে পঞ্চায়তৰ ভিতৰত বাকী বন্ধ বাৰকেইটাৰ বাদে অ খোলা থাকে বাকী বন্ধ বাৰকেইটাৰ বাদে সকলো ঠাই সময়তে বাৰু ইয়াত পোৱা যায়েই মানুহ তেনেহ'লে আপুনি কাইলৈ কি বাৰ পৰিছে কাইলৈ শনিবাৰ নহয় জানো কাইলৈ নাহিব কিজানি কাইলৈতো শনিবাৰে বা কাম কাজবিলাক প্ৰায় নহয়েই বা বন্ধও থাকে কেতিয়াবা এই সোমবাৰৰ দিনাই আপুনি গুচি আহিব তাতো পিছদিনা দেওবাৰ পৰিলে সোমবাৰৰ দিনা গুচি আহিলে আপোনাৰ গোটেইকেইটা কামেই সমাধা হৈ যাব মই বাৰু থাকিমেই বাৰু অন্য কিবা সহায় কৰিবলগা আছে যদিও হৈ যাব অ ৰাতিপুৱা ঠিক এঘাৰমান বজাত আহিলেই আপুনি পাব বাৰু আৰু অন্য বিশেষ নাছিলে নহয় চাগৈ ন' কি ক'লে আৰু অন্য চাগৈ বিশেষ নাছিলে নহয় একো অ সকলো তথ্য লৈ আপুনি চাৰে দহটামান বজাত প্ৰায় এঘাৰটামান বজাত পোৱাকৈ গুচি আহিব ও হ'ব দিয়ক অ ও ও